অঁ এয়া নাজিৰা ট্ৰেভেল এজ এজেঞ্চিত লাগিছেনে বাৰু অঁ মই নাজিৰা পৰাই কৈছোঁ অঁ আমাৰ মাজুলীলৈ টিম এটা যাবলৈ ওলাইছে কেনেকুৱা কিমান দামৰ হেৰিয়াত যাব পাৰিব কথাটো জনাবচোন অঁ অঁ এতিয়া সৰহেই যাব দলটোত তাকে কিমানখন ল'লে সুবিধাজনক হ'ব

অঁ এই আজিকালি হেৰিয়াৰ এ চি চিষ্টেমেই কৰিব ছয়ত্ৰিছটামান ছিট থকা হ'ব অঁ অঁ অঁ অঁ অঁ অঁ অঁ নাথাকোঁ নাথাকোঁ হয়নি ঠিক আছে তেতিয়াহ'লে আৰু অঁ অঁ ঠিক আছে তেতিয়াহ'লে অঁ তেতিয়া অঁ নাই যোগাযোগটো কৰিম অঁ সবিশেষ এতিয়া ইমানতে আমি ৰাখোঁ অঁ অঁ ঠিক আছে হ'ব অঁ অঁ অঁ ঠিক আছে হ'ব অঁ অঁ অঁ ঠিক আছে ঠিক আছে অঁ অঁ অঁ অঁ মই জনাম আপোনাক ঠিক আছে হ'ব বাৰু